মই এজন সনাতন ধৰ্মৰ ব্যক্তি সনাতন ধৰ্মৰ ব্যক্তি হিচাপে মোৰ গুৰু মই শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱক মই গুৰু বুলি মানো আৰু লগতে যেতিয়া ঘৰত কোনো ধৰণৰ অনুষ্ঠান হ'ব অনুষ্ঠান আদি হয় তেতিয়া যিসকল ভকতক নিমন্ত্ৰণ কৰা হয় সেই ভকতসকলক সেই দিনটোৰ কাৰণে তেখেতসকলকো এই ঈশ্বৰৰ জ্ঞান কৰা হয় বা ঈশ্বৰৰ তল্য বুলি ভবা হয় আৰু এনেদৰে বিশেষ ধৰণে আৰু তেনে নিৰ্দিষ্ট কোনো আৰু গুৰু আছে বুলি ক'বলৈ গ'লে এজন গুৰু আছে যাৰ ওচৰত মই শৰণৰ দীক্ষা লৈছোঁ সেইজন এজন গুৰু আৰু শৈশৱৰ পৰা ক'বলৈ গ'লে গুৰু হিচাপে পিতৃ মাতৃ প্ৰথম গুৰু তাৰপিছত আদি গুৰু বুলি কয় আদি গুৰু পিতৃ মাতৃ তাৰপিছতে আহিলে শিক্ষাগুৰু যেতিয়া বিদ্যালয়ত নামভৰ্তি কৰা হয় বিদ্যালয়ত শিক্ষা আহৰণ কৰিবলৈ যোৱা হয় সেই মুহূৰ্তত যি শিক্ষকক পোৱা হয় তেখেতলোকক শিক্ষাগুৰু বুলি মান্য কৰা হয় তাৰপিছতে আহিলে আমাৰ শংকৰ মাধৱ আৰু বাকী বৈষ্ণকসকল বিশেষ আৰু অন্য গুৰু আছে বুলি মই নাভাবোঁ